কেতিয়াবা কণ্ঠ বে বেয়া হৈ থাকিলে জ্বৰ চৰ্দি হৈ থাকিলে বা কিছু কেতিয়াবা অচিনাকী অঞ্চলত গান গাবলৈ গ'লে কোনোবাই যদি প্ৰথমবাৰৰ বাবে মঞ্চত উঠে সেই সম তেনেকুৱা পৰিস্থিতিত উদ্বেগ হয় বা উদ্বিগ্নতা অনুভৱ কৰিব অনুভৱ হ'ব পাৰে প্ৰতিজন শিল্পীৰ ক্ষেত্ৰতে তেনেকুৱা হয়েই প্ৰথম অৱস্থাত মোৰো হৈছিল তেনেকুৱা অভিজ্ঞতা নোহোৱা নহয় আৰু তাক অতিক্ৰম কৰিবলৈ জানিব লাগিব এজ এগৰাকী শিল্পীৰ সেইটোৱেই মূল উদ্দেশ্য হ'ব লাগে যেনে যে তেওঁ কেনেকৈ সেই ভয় বা উদ্বিগ্নতা অতিক্ৰম কৰিব পাৰে মোৰ ক্ষেত্ৰত এটি দীঘল উশাহ লৈ নিজৰ চকু দুটা মুদি মাত্ৰ নিজৰ কাৰ্য্যৰ বিষয়ে চিন্তা কৰোঁ আৰু সেইখিনি সময়ত মই মোৰ আগত কেৱল মোৰ মোৰ সন্মানখিনি দেখোঁ মই মোৰ কণ্ঠৰ উৎকৃষ্ট ব্যৱহাৰটো দেখোঁ আৰু যিটোৱে মোক উৎসাহ যোগায় ভালদৰে ভালদৰে মঞ্চত পৰিৱেশন কৰিবলৈ উৎসাহ যোগায় আৰু আৰু তেনেকৈ মই অতিক্ৰম কৰিব পাৰোঁ যিকোনো উদ্বিগ্নতা বা ভয় আৰু আৰু সকলোৱে সকলোৰে ক্ষেত্ৰত বেলেগো দেখা যায় কিছুমানে বেলেগ বেলেগ বেলেগ উপায় অৱলম্বন কৰিব পাৰে কিন্তু তেওঁ নিজেই নিজৰ পথ বিচাৰি লোৱা উচিত যাতে কেনেকৈ অতিক্ৰম কৰিব পাৰে